মই আজি বেংকত এখন নতুন ক্রেডিট কাৰ্ডৰ বাবে আবেদন কৰিবলৈ গৈছিলোঁ তাত বেংকৰ অধিকাৰী এজনে ক'লে যে নতুন ক্ৰেডিট কাৰ্ডৰ বাবে কে ৱাই চি ৰ লগত আধাৰ কাৰ্ড সংযোগ কৰিব লাগিব